আমাৰ অঞ্চলতটো সকলো ধৰণৰ ধৰ্মীয় অনুষ্ঠানেই কৰা হয় বিশেষকৈ ভাওনা কৰা হয় গাঁওখনত ভাওনা বুলি ক'লে সকলো মানুহ মনবোৰ একদম কিবা পবিত্ৰ হৈ থাকে সকলো ওলাই আহে হিন্দু মুছলমান বুলিবলৈ নাই সকলোধৰণৰ মানুহখিনি ওলাই আহে ভাওনাখন অতি উৎসুকতাৰে পালন কৰা হয় সকলো মানুহ আহে চবেই আদৰ সাদৰে বয়সস্থ মানুহখিনিও আদৰ সাদৰ চবেই কৰে তাৰ পৰা অকল ভাওনা বুলিয়েই নহয় ধৰক ওচৰৰ নামঘৰবোৰত ভাদ মাহত সকলোৱে ধুনীয়াকৈ সকাম কৰে নাম গায় ৰাতিও নাম কীৰ্তন কৰে আমাৰ ঘৰতো আনকি নামঘৰ আছে সত্ৰ আছে তাতো ধুনীয়াকৈ সকলোৱে আমি সকলো ঘৰৰ মানুহখিনিও ওচৰ চুবুৰীয়া সকলো আহি নাম গায় ভাল লাগে কিবা মনটো আমি সকলোৱে ভাও বা ধৰ্মীয় উৎসৱ আছে বুলি ক'লে ৰাতিপুৱা গা চা ধুই ধুতি চুতি পিন্ধি নামঘৰত যাওঁ সকলো বয়সস্থ মানুহক সেৱা কৰোঁ ধুনীয়াকৈ আয়োজন কৰে সকলোৱে সকলো মানুহ লাগি থাকে যেন কোনেও কাকো কষ্ট পাব নিদিয়ে এনেকুৱা যেন অনুভৱ এটা হয় সকলোৱে ধুনীয়াকৈ লাগি মেলি দিয়ে অকল যেন পুৰুষসকলে লাগে এইটো কথা নহয় তাত মহিলাসকলো লাগে আইসকল আহে লাগিবলৈ আইসকলো সমানে সহযোগ কৰে সকলোকে ভাল লাগে কিবা এটা